নিঃসন্দহে ইণ্টাৰনেটে ছাত্ৰ ছাত্ৰীসকলক অন্ততঃ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰে বুলি ধাৰণা হয় এইখিনিতে আৰু এটা কথা ক'বলগীয়া যে সকলো ঠাইতে কিন্তু ইণ্টাৰনেট উপলব্ধ নহয় তেনেক্ষেত্ৰত দেখা যায় যে যিবিলাক ভিতৰুৱা গাঁও অঞ্চল সেই গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰনেটৰ সুবিধাটো লাভ কৰিব নোৱাৰে আৰ্থিক দিশটোৱে ইয়াৰ লগত জড়িত হৈ থাকে বহুত ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেট উপলব্ধ হ'ব পৰাকৈ যি ধৰণৰ মোবাইল ছেটৰ প্ৰয়োজন বা স্মাৰ্ট স্মাৰ্টফোনৰ প্ৰয়োজন সেইটো ছাত্ৰ ছাত্ৰীসকলে মানে কিনিব নোৱাৰা হয় যাৰ পৰাও তেওঁলোক বঞ্চিত হয় আনহাতে বিশেষভাৱে ঘৰতে বহি বিভিন্ন শিক্ষাৰ বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমল লাভ কৰিব পাৰে আৰু ইণ্টাৰনেটত যিবিলাক পাঠদান হয় সেই পাঠদানত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰে তাত প্ৰশ্ন উত্তৰ শিতানো থাকে প্ৰশ্ন কৰিলে তাৰ উত্তৰ দিব পাৰে সেইফালৰ পৰা সমল ব্যক্তিৰ পৰাও ইণ্টাৰনেটত ছাত্ৰ ছাত্ৰীসকলে বহুত মানে জ্ঞান তেওঁলোকে লাভ কৰিব পাৰে কিন্তু সেইধৰণে ছাত্ৰ ছাত্ৰীসকলৰ যিধৰণে ভাল মানে এটা অসমৰ লাভ কৰিব পাৰে সেইধৰণে বেয়া দিশো কিছুমান আমি পাব পাৰোঁ ইণ্টাৰনেটত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন মানে ভাল বেয়া সকলো সকলোবোৰ ইয়াতে পাব পাৰে বেয়া দিশটো যদি তেওঁলোকে বেয়াৰ ফালে তেওঁলোকে সেইটো ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোক যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব পাৰে গতিকে আমি এইটো ক'ব পাৰোঁ যে ইণ্টাৰনেটৰ যদি পাঠদান ছাত্ৰ ছাত্ৰীসকলৰ হয় তাৰ দ্বাৰা বহু ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব পাৰে বুলি আমাৰ ধাৰণা হয় ধন্যবাদ